লখিমপুৰ জিলা অতি পুৰণি এখন ঐতিহাসিক চহৰ লখিমপুৰ জিলাৰ পৰা আশী কিলোমিটাৰ দূৰত্বত ঢকোৱাখানা মহকুমাত অতি পুৰণা এটা মন্দিৰ ঐতিহাসিক মন্দিৰ বাসুদেৱ থান স্থিত বাসুদেৱ থানত বিভিন্ন অঞ্চলৰ পৰ্যটকসকল আহি আধ্যাত্মিকতাৰ নিদৰ্শন দাঙি ধৰে লগতে লখিমপুৰ জিলাৰ পৰা পঞ্চাছ কিলোমিটাৰ দূৰত্বত নাৰায়ণপুৰ অঞ্চলত লেটেকু পুখুৰীত মাধৱদেৱ মাধৱদেৱৰ জন্মস্থান মাধৱদেৱৰ জন্মস্থানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি পৰ্যটকৰূপে দৰ্শন কৰিবলৈ আহে আৰু লগতে লখিমপুৰৰ একেবাৰে নিচেই তিনি কিলোমিটাৰ দূৰত্বত লাহন গাৱঁত এটা ব্যক্তিগত ঘৰত তেওঁলোকে গঢ়ি উঠা এটা সংগ্ৰহালয় নাম গ্ৰাম্যানুভূতি গ্ৰাম্যানুভূতিত গ্ৰাম্য চহা জীৱনৰ এক প্ৰতিচ্ছবি দাঙি ধৰা হয় বহুতো ঐতিহাসিক সম্পদসমূহ দেখিবলৈ পোৱাৰ উপৰিও সচৰাচৰ গ্ৰাম্য জীৱনত ব্যৱহাৰ কৰা চকুৰ পচাৰতে চকুৰ পচাৰতে আঁতৰি যোৱা কিছুমান অতি পুৰণা সম্পদসমূহ তাত দেখিবলৈ পোৱা যায় আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্নজন ব্যক্তি তেনেস্থলত স্থানত গৈ উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে ঐতিহাদি ঐতিহাসিক সমলসমূহ নিজ চকুৰে চাবলৈ এটা সুন্দৰ ব্যৱস্থা উত্তৰ লখিমপুৰত উপলব্ধ